মই আজিৰ পৰা পাঁচ দিনমান আগত অনলাইনযোগে এটা মোবাইল ফোন অৰ্ডাৰ কৰিছিলোঁ আৰু মোবাইল ফোনটো মই আজিৰ পৰা তিনিদিন আগত পালোঁ মোক ডেলিভাৰী দিয়া হ'ল সময়ত ডেলিভাৰী দিছে আৰু সেই মোবাইল ফোনটো মই দুই তিনি দিনমান চলালোঁ সেই মোবাইল ফোনটোৰ নাম হ'ল ৰিয়েল মি নাইণ্টি এতিয়া কথাটো হ'ল যে মোবাইল ফোনটো মই যিহেতু দুদিনমান চলালোঁ মোৰ মোবাইল ফোনটোৰ লগত খুব ভাল এটা অভিজ্ঞতা হৈছে এতিয়ালৈকে আৰু লগতে যিজন ডেলিভাৰী মানুহ আছিলে তেওঁৱে মোক যে মোবাইলটো দি গ'ল আৰু মই যিখিনি অনলাইন প্ৰক্ৰিয়া কৰি পেলাই মোবাইলটো ল'লোঁ সেইখিনিৰ লগত মোৰ খুব ভাল অভিজ্ঞতা আছে এতিয়া মোবাইলটো যিহেতু মই ব্যৱহাৰ কৰিলোঁ মোবাইলটোৰ মোৰ সকলোতকৈ ভাল লগা বস্তুটো হ'ল মোবাইলটোৰ কেমেৰা কেমেৰাটো বিৰাট ভাল মই কেমেৰাটোৰ পৰা বহুত ফটো উঠালোঁ আৰু ফটোখিনি উঠাই মই তাত যিখিনি ফটো আছে ফটোখিনি খুব স্পষ্টভাৱে উঠিলে আৰু সকলো বস্তু ধুনীয়াকৈ উঠিছে বহুত মানদণ্ডটো খুবেই ভাল কেমেৰাৰ আৰু কেমেৰাৰ লগত মই মোবাইলৰ যিটো পাৰ্ফৰমেঞ্চ ফাষ্ট বুলি কয় সেইটো যিটো আছে সেইটো খুব বিৰাট ভাল খুব ফাষ্ট চলে খুব জল্ডি চলে মোবাইলটো একো প্ৰবলেম নিদিয়ে আৰু লগতে মোবাইলটোত মই যিমান যিমানেই এপ ব্যৱহাৰ কৰোঁ সকলোখিনি এপ খুব ভালকৈ চলে একো এপতে একো যিটো হেং মৰা বুলি কয় আজিকালি সেইটো নামাৰে আৰু লগতে মোবাইলৰ যিটো বেটেৰী সেইটো খুব সময়লৈকে থাকে খুব বেছি সময় থাকে মই এদিন চাৰ্জ দিলে মোৰ মোবাইলটো দুদিন চলে আৰু চাৰ্জ নিদিয়াকৈ তেতিয়া মই ভাবোঁ যে বেটেৰীটো খুব ভাল মই বহুত সময়লৈকে চলাব পাৰোঁ আৰু মই মোবাইলটো লওঁতে আমাৰ ভাইটি এজনৰ দ্বাৰা মই মোবাইলটো লোৱাইছিলোঁ যিহেতু তেওঁ মোবাইলৰ বিষয়ে বহুত জানে তেওঁ মোক কৈছিলে যে মোৰ মোবাইলটো ৰেম আঠ জি বি আৰু তাৰ লগতে মোবাইলৰ যিখিনি বহুতখিনি ফীচাৰ আছে মোবাইলত সেই ফীচাৰখিনি মোৰ দৈনন্দিন কাম কাজত খুবেই ভাল হয় মোবাইলটো মোৰ এতিয়ালৈকে চলাই খুবেই ভাল লাগিছে আগলৈ কি হয় মই সেইটো পিছত ক'ব পাৰিম এতিয়ালৈকে মোৰ মোবাইলটো চলাই বিৰাট ভাল লাগিছে